পোহনীয়া জন্তু ভাল পাইনে বুলি সুধিলে মই ক'ম পোহনীয়া জন্তুৰ কাৰণে আচলতে পোহনীয়া বুলি নহয় মই জন্তুৱে বহুত বেছি ভাল পাওঁ বহুত বেছি পোহনীয়া জন্তুৰ ক্ষেত্ৰতে প্ৰথমতে কৈ লৈছোঁ পোহনীয়া জন্তু ঘৰতে সৰুৰ পৰাই আমি আমাৰ কোনো বন্ধু নাথাকিলেও আমাৰ লগত কুকুৰ থাকে বুলি ক'ব পৰা অৱস্থা এটা মেইনলি ৰাস্তাৰ কুকুৰে আছিলে কিন্তু সেইখিনি মানে ৰাস্তাৰ বুলি ক'ব নোৱাৰি কাৰণ গাঁৱত মানুহে কুকুৰক কুকুৰক বিশেষকৈ বহুত বেয়াকৈ ব্যৱহাৰ কৰে বেয়া ব্যৱহাৰ কৰে কুকুৰক শিলগুটি মাৰে কোনোবাই বেয়াকৈ লাঠি দি মাৰে গতিকে আমাৰ ঘৰত তাহাঁতে এটা চেফ্টি ফিল কৰে আৰু আমাৰ ঘৰৰ অকল মই বুলিয়ে নহয় ঘৰৰ প্ৰত্যেকজন মানুহে কুকুৰ বিশেষকৈ কুকুৰ বহুত ভাল পায় আৰু কিন্তু হেৰি আমাৰ ঘৰত চৰাই চিৰিকতিক কোনো ধৰণৰ বন্দী কৰি ৰখাৰ ব্যৱস্থা নাই নাই আনকি চৰাই চিৰিকতি বহুত আহে আমাৰ ঘৰত ৰাতিপুৱা দেউতাহঁতে চাহ খাওঁতে চাহ কাপ খাওঁতে দেউতা বৰদেউতাৰ লগত আহি পেলাই ঘৰচিৰিকা শালিকা এনেকৈ আহি পেলাই বিস্কুটৰ গুড়াও খায় বহুত খায় আছে এনেকৈ আৰু দেউতাহঁতে নামো দিছে এনেকৈ শালিকা শালিকা এনেকৈ ভকত কিবাকিবি তাহাঁতৰ নিজৰ মতে দিছে আৰু গতিকে সেই পোহনীয়া পোহনীয়া জন্তু বহুত ভাল পাওঁ বহুত বেছি আৰু পোহনীয়া জন্তুৰ লগতে মই বাকী সব জন্তুৱে বহুত বেছি ভাল পাওঁ আনকি মোক এই আজি মোটামুটি দুইমাহ মান আগতে কুকুৰে কামোৰিছিল কুকুৰে কামুৰি মোৰ হাতখন চিঙি পেলাব ধৰিছিল মোটামুটি ইমানেই জোৰে কামোৰিছিল হাড় ওলাই গৈছিল কিন্তু তাৰপিছতো মই সেই কুকুৰটো খেদিছোঁ ইয়াৰপৰা খেদিছোঁ এইকাৰণেই তই ইয়াৰপৰা যা নহ'লে তোক মানুহে মাৰিব ইয়াতে মই জানো তাৰ একো দোষ নাই তাক হয়তো কোনোবাই কেতিয়াবা বেয়া ব্যৱহাৰ কৰিছিল তাৰকাৰণে সি অলপ এগ্ৰেচিভ হৈ আছে গতিকে সেয়াই বহুত বহুত বেছি ভাল পাওঁ পোহনীয়া বাহিৰৰ সব জন্তুৱে বহুত বেছি ভাল পাওঁ